হেল্ল' মই টুৰিষ্ট গাইড দিম্পল বৰাই কৈছোঁ অঁ অঁ হেৰি তাকে আপুনি গুৱাহাটী পালেহি নহয় জানো অঁ অঁ অঁ ঠিক আছে অঁ আপুনি গুৱাহাটীৰপৰা মানে তিনিদিন সময় লাগিব ধৰক গুৱাহাটীতোৰো গুৱাহাটীৰপৰা আহি কাজিৰঙাত নামিব লাগিব কাজিৰঙাৰপৰা তাত দিনটো প্ৰায় মানে কাজিৰঙাখন অভয়াৰণ্যখন চাই তাৰপিছত এই গোলাঘাট জিলালৈ সোমাম তাত আছে এই বুদ্ধিষ্টসকলৰ এটা মন্দিৰ আছে তাত কালিয়নী নদী আছে লগতে সেই তাত এই তাত এবেলামান সময় হ'ব তাৰপিছত গোলাঘাটত গৈ গোলাঘাটৰপৰা মেৰাপানীত এটা হেৰি আছে চাবলগীয়া জেগা এটা আছে প্ৰাকৃতিক মনোমোহা দৃশ্য এটা আছে এই গোটেইকেইটাক মানে আপুনি চাই কৰি যোৱালৈ তিনিদিনমান সময় লাগিব আৰু

অঁ গোলাঘাট ডিষ্ট্ৰিকতে হয় নাই মই লগতে লৈ যাম লগতে লৈ যাম তাৰপৰা লগতে আনি আকৌ দেখুৱাই কৰি আনি আপোনাক বোকাঘাটত গাড়ীত উঠাই দিমহি বোকাঘাট বা নুমলীগড়ত অঁ হয় হয় অঁ

অঁ অঁ হেৰি অঁ কাজিৰঙাত মানে অগৰাতলিৰ ৰেঞ্জ এটা আছে এই তাত চাই তাতে জীপ চাফাৰীও কৰিবপৰা যায় আৰু মানে এটা আমি হেৰি লওঁ মানে এটা পেকেজ হিচাপে দিওঁ মানে মিনিমাম ফিফটিন থাউজেণ্ড থাউজেণ্ডমানৰ হয় এই গোটেইকেইটাত আপুনি চাই ল'ব পাৰিব এই তাৰ ভিতৰতে আপোনাৰ অঁ যাব যাব আৰু লগত এই গাৰ্ড থাকিব ফৰেষ্টৰ গাৰ্ড থাকিব অঁ অঁ তাত মানে সেই হাতী চাফাৰীওতো কৰিব পাৰে জীপ চাফাৰীটো বেছি ভালেই মানে অগৰাতলি ৰেঞ্জত অকল জীপ চাফাৰীহে আছে তাত এই হাতী নাই আৰু মানে ট'টেল পেকেজটো পোন্ধৰ হাজাৰৰ হয়

অঁ পাৰিব পাৰিব মানে ভালকৈ চাওঁ বুলি ক'লে মানে আৰু এনেইতো মানে একেদিনাই আহি সেইকেইটা পাই অকণমান ওপৰে ওপৰে চাই গ'লে একেদিনায়ো যাব পাৰে কিন্তু সেইটো সম্ভৱ নহয় গোটেইকেইটা জেগা ভালকৈ নিৰীক্ষণ কৰিবলৈ অ ব'দ্ধিষ্ট টেম্পল এই গোলাঘাট ডিষ্ট্ৰিক্টৰ মানে এই কাৰ্বি আংলং ডিষ্ট্ৰিকৰ লগতে লাগি আছে আৰু কাৰ্বি আংলং এইফালে গোলাঘাট ডিষ্ট্ৰিক্ট এই কালিয়নী নদী এখন আছে তাৰ লগতে এটা বদ্ধিষ্ট টেম্পল আছে তাত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰপৰা ভাৰতবৰ্ষৰ বাহিৰৰ বাহিৰৰো লোক মানে বদ্ধিষ্ট লোকসকল এই আহে সেই মন্দিৰলৈ এটা নাম নাম থকা মন্দিৰ আৰু সেইটো বহুত ধুনীয়া আৰু সেই তাৰ এটা বৈশিষ্ট্য আছে তাত সেই নদীখনত যিমান পানী বাঢ়িলেও মন্দিৰটোত মানে তল নাযায়

অঁ অঁ অঁ অঁ ঠিক আছে আপুনি কি আপুনি কিমান সময়ত ওলাব কাইলৈ গুৱাহাটীৰপৰা অঁ ঠিক আছে ৰাতিপুৱা চাৰিটা বজাত আহিলে পাঁচ ঘণ্টা সময় লাগিব গুৱাহাটীৰপৰা পাঁচ ঘণ্টা নহয় চাৰি ঘণ্টাত পাই যাবহি আপুনি বোকাঘাট বোকাঘাটৰপৰা মই ড্ৰপ কৰি ল'ম ঠিক আছে ঠিক আছে অঁ অঁ অঁ